অ' কোৱা

পিঠা বনোৱা নাই বনাম আৰু এই আজি তিলকেইটা তিয়াই থম ধুই কাইলৈ ধুম আৰু ধুই পেলাই কাইলৈ বনাম অ' আছে কেইটামান মই পিঠা বেছি নবনাওঁ নহয় অ' অ' অ' অ' হ'ব মই এই পিঠা আজি বৰা চাউলো ৰাতিয়েই তিয়াই থম আৰু তিলো তিয়াই থৈ কাইলৈ ৰাতিপুৱাহে ধুম অলপ শুকোৱাটো থাকিলে ভাল নলাগে যে খাবলৈ আৰু গেছৰ প্ৰব্লেম হয় সেইকাৰণে শুকোৱা পিঠা লৈ পেলাই কৰিম মই অ' হ'ব তুমি অ' আনিছোঁ অ' নাৰিকল নালাগে বাৰু আছে আমাৰ ঘৰত কেইটামান মই নাৰিকল দিয়াও কেইটামান বনাম তিল দিয়াও বনাম অ' লৈ আহিবা চেনী নাৰিকল লৈ আহিবা নাৰিকল ৰুকি দিবা মই বনাই দিম আৰু দেখুৱাই দিম

হ'ব অ' আনিবা আগত পিঠাকেইটা বনাই লওঁ পিঠাকেইটা আকৌ হেৰি হ'ব লাগিব নহয় অ' হ'ব কাইলৈ পিঠাকেইটা বনাই লওঁ হ'ব দিয়া হেল্ল' নাই বৰপিঠা বনাম ঘিলাপিঠা বনাম অ' সেইয়াই বনাম অ' অ' অ' অ' হ'ব আনি পেলাই তুমি আহিবা হেৰি কৰি পেলাই বনাম আৰু মই কাইলৈ পিঠাকেইটা বনাই লওঁ অ' হ'ব দিয়া